হয় আমাৰ গাঁও অঞ্চলত বহুতো সফল ব্যৱসায়ী আছে যেনে তেওঁলোকে হাঁহ কুকুৰা কিছুমানে পালন কৰে আৰু হাঁহ মুৰ্গী ফাৰ্ম এইবিলাক খুলিছে আৰু তেওঁ তাৰপৰা তেওঁলোক বহুত সফল হৈছে তেওঁলোকৰ হাঁহ মুৰ্গী এইবিলাক দোকানবিলাকত বিক্ৰী কৰা হয় আৰু তেওঁলোক এনেকৈ এতিয়া এজন এজন সফল ব্যৱসায়ী আৰু তেনেদৰে নাৰ্চাৰী আছে সেই নাৰ্চাৰীৰপৰা বহুত দূৰ দূৰণিৰপৰা ফল ফল মূলৰ পুলি ফুলৰ পুলি আদি মানুহে নিয়ে আৰু তাৰপৰা এখন সৰু নাৰ্চাৰীৰপৰাই এতিয়া এখন বিখ্যাত নাৰ্চাৰী হৈছেগৈ আৰু বহুতো অসমৰ ইমূৰৰপৰা সিমূৰৰ মানুহে সেই নাৰ্চাৰী চিনি পায় আৰু ইয়ালৈ নিবলৈ আহে আৰু তেনেদৰে ইয়াত এখন স্কুল আছিলে সৰুকৈ স্কুল এখন প্ৰাইভেট স্কুল ইয়াত স্থাপন কৰা হৈছিলে প্ৰথমতে নাৰ্চাৰী এল কে জি এইবিলাকেই খোলা হৈছিলে কিন্তু এতিয়া উচ্চতৰ মাধ্যমিকলৈকে খোলা হৈছে আৰু ইয়াৰপৰা বহুতো শিক্ষাৰ্থী ভালদৰে পাছ কৰিছে এতিয়া বহুত দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰ্ৰী এইখন স্কুলত পঢ়িবলৈ আহে এনেদৰে আমাৰ গাঁও অঞ্চলত বহুত সফল ব্যৱসায়ী আছে